হয় মই হি হয় মই শিশুসকলক অসমীয়া ভাষাটো শিকোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবোঁ কাৰণ আমাৰ মাতৃভাষাটো হৈছে অসমীয়া অসমত অসমত অসমীয়া ভাষাটোহে কয় কাৰণ অসমত অসমীয়া ভাষাটোৰ বাহিৰে বেলেগ ভাষাৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰা নহয় আজিকালিহে ইংৰাজী ভাষাটোৰ ওপৰত অলপমান বা অলপ বেছিকৈ গুৰুত্ব প্ৰদান কৰা হৈছে যদি আমি অসমীয়া ভাষাটো কমকৈ কওঁ বা আমাৰ ভাষাটোৰ ওপৰত আমি গুৰুত্ব বেছিকৈ নিদোঁ তেতিয়া আমাৰ ভাষাটো ওপ বেলেগ ভাষা এটাই আমাৰ ভা আমাৰ ভাষাটোৰ স্থান ল'ব আৰু আমাৰ ভাষাটো আমাৰ নিজৰ মাতৃভাষাৰূপে মাতৃভাষাৰূপে নাথাকি আমাৰ ভাষাটো হেৰাই যাব আমাৰ এই ভাষাটো যেনেদৰে আমি সৰুৰ পৰা কৈ আহিছোঁ তেনেদৰেই আমি সৰু আমাৰ শিশুসকলক আমাৰ ভাষাটোৰ বিষয়ে জ্ঞান দিয়া উচিত আমাৰ ভাষাটো যদি অসমতেই নচলে তেতিয়া আৰু ক'ত চলিব যদি আমাৰ ভাষাটো বেলেগ এটা উপৰঞ্চি ভাষাই যদি লৈ লয় তেতিয়া আমি বা আমাৰ শিশুসক শিশুসকলে আমাৰ শিশুসকলে অসমীয়া ভাষাটোৰ ওপৰত ইমান গুৰুত্ব আৰোপ নকৰিব আজিকালি ইংৰাজী ভাষাটোৱে বেছিকৈ স্থান বেছিকৈ স্থান দখল কৰিছে সেই ক্ষেত্ৰত মই ইমান যুক্তি যুক্ততা নেদেখোঁ কাৰণ অসমীয়া ভাষাটো অসমত বেছিকৈ গুৰুত্ব আৰু প্ৰদান কৰিব বেছি গুৰুত্ব প্ৰদান কৰিব লাগে অসমীয়া ভাষাটো আমাৰ দেশৰ প্ৰাণ দেশৰ প্ৰাণ আৰু অসমত যদি অসমীয়াই অসমীয়া নকয় তেতিয়াহ'লে কি হ'ব